অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকৰ উন্নতিটো উন্নতিৰ কাৰণে মই খুব চেষ্টা কৰিব বিচাৰো বা মই পৰামৰ্শও দিব বিচাৰো কাৰণ প্ৰতিটো আমাৰ দেশখনৰ ভাৰতত পৃথিৱীৰ বিশ্বৰ সকলো দেশতে মাতৃভাষাক গুৰুত্ব দিছে গোটেই পৃথিৱী গ্ৰীচ মেচ'পট্টমীয়া সভ্যতা ফ্ৰান্স সভ্যতা তাৰপিছত বা আগৰ যিবিলাক চীনৰ সভ্যতাবিলাকত সকলোবিলাক সভ্যতাতে মাতৃভাষাক গুৰুত্ব দিছে যেনেকৈ নদীক সিন্ধু নদী তাইগ্ৰীচ ইউফ্ৰেটিছ নীল নদী এইবিলাক নদীক লৈ যেনেকৈ সভ্যতাবিলাক গঠন গঢ়ি উঠিছিলে আমাৰ ব্ৰহ্মপুত্ৰক লৈয়ো আমাৰ সভ্যতা গঢ়ি উঠিছে যেনেকৈ সিন্ধু নদীক লৈ সিন্ধু সভ্যতা ব্ৰহ্মপুত্ৰ বিশাল ব্ৰহ্মপুত্ৰক লৈকেনে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকা হৈছে গতিকে মাতৃভাষাক গুৰুত্ব দিব লাগিব তাৰ কাৰণে আমাৰ স্কুলবিলাকক গুণগত শিক্ষা প্ৰদান কৰিব লাগিব মূল্যবোধৰ শিক্ষা প্ৰদান কৰিব লাগিব কুৱালিটি কুৱালিটি এডুকেশ্যন দিব লাগিব আৰু কুৱালিটি এডুকেশ্যন দিয়া লগে লগে মূল্যবোধৰ শিক্ষা দিয়া লগে লগে আমাৰ ল'ৰা ছোৱালীবিলাক ভাল হ'ব সিহঁতে সামাজিক দায়িত্ববোধ সিহঁতৰ মানৱীয়তাবোধ নৈতিকতা চৰিত্ৰৱান হ'ব আৰু নিজৰ মাতৃভাষাৰ শিক্ষাই মানুহক বেছি পৈণত কৰে জীৱন যুদ্ধত জীৱনত জীয়াই থাকিবৰ কাণে অকল যে উচ্চশিক্ষিত হ'লেই নহ'ব মানুহ জ্ঞান আৰু প্ৰজ্ঞা হ প্ৰজ্ঞাৱান হ'ব লাগিব মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগিব নিজৰ মাতৃভাষাক সন্মান কৰিব লাগিব তেতিয়াহে আমাৰ অসমীয়া মাধ্যমৰ স্কুলবিলাক আমাৰ শিক্ষাবিলাক ভাল হ'ব আৰু শিক্ষকবিলাকেও যথেষ্ট অধ্যয়ন কৰিব লাগিব ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে নিজে ডক্টৰ সৰ্বপলী ৰাধাকৃষ্ণণে কোৱাৰ নিচিনা শিক্ষক এডাল মমবাতি জ্বলি জ্বলি আনকো জ্ঞান দিয়ে গতিকে হওক আমাৰ ষ্টুডেণ্টবিলাকে মূল্যবোধৰ শিক্ষা মানৱীয়তাবোধ নিজৰ সামাজিক দায়িত্ববোধ এইবিলাকে কৰিব লাগিব অকল পাৰ্চেণ্টেজ পাই ইংৰাজী মিডিয়ামৰ পা পাছ কৰি গৈপেনি নিজৰ ভাল চাকৰি এটা লোৱাটোৱে মানুহৰ ব্যক্তিগত লাভালাভৰ কাৰণেহে এইটো কোনো সমাজৰ কাৰণে এইটো লাভজনক নহয় গতিকে আমাৰ ল'ৰা ছোৱালীবিলাকক মাতৃভাষাৰ স্কুলত পঢ়বাৰ কাৰণে মাতৃভাষাৰ বি মাতৃ ভাষাৰ স্কুলবিলাকক উন্নতিৰ কাৰণে চৰকাৰ প্ৰশাসন প্ৰশাসনে যথেষ্ট গুৰুত্ব দিব লাগিব আজি যেনেকৈ দিল্লীত দিল্লীত যেনেকৈ দিল্লী চৰকাৰে আজি এডুকেশ্যনত গুৰুত্ব দিছে পৃথিৱীত বিভিন্ন দেশত মাতৃভাষা স্কুলবিলাকক গুৰুত্ব দিছে সেইকাৰণে মোৰ পিনৰ পা এটাই উপদেশ যে আমাৰ ল'ৰা ছোৱালীবিলাকে মাতৃভাষা স্কুলত পঢ়িব লাগে আৰু তেতিয়াহে মানুহে গোটেই পৃথিৱীখনত নিজক প্ৰতিষ্ঠা কৰিব পাৰিব আজি যেনেকৈ ডক্টৰ ৰুবুল মাউতে মাতৃভাষা মাধ্যমত পঢ়িয়েই মোৰ এটা সপোন আছে কিতাপ লিখিপেনি বিখ্যাত হৈছে আজি হাৱাৰ্ড ইউনিভাৰ্ছিটিত কেমব্ৰিজ ইউনিভাৰ্ছিটিত অধ্যাপনা কৰিছে মাতৃভাষা মাধ্যমত পঢ়িয়েই মাতৃভাষা মাধ্যমত পঢ়িয়েই আজি বিশ্ব বৰেণ্য যিবিলাক আমাৰ সাহিত্যিকবিলাক ডক্টৰ ভুপেন হাজৰিকাৰ পৰা আমাৰ কি কয় লক্ষীনন্দন বৰাৰ পৰা হোমেন বৰগোহাই ডক্টৰ হীৰেণ গোহাই ছাৰৰ পৰা আদি কৰি গোটেইবিলাক উদয়াদিত্য ভৰালী ছাৰ ডক্টৰ অমৰজ্যোতি চৌধুৰী সকলোবিলাকেইতো আজি মাতৃভাষা স্কুলৰ পৰাই পঢ়িপেনে আজি হেৰি কৰিছে নিজক প্ৰতিষ্ঠা কৰিছে আগতে যেনে হেম বৰা আমাৰ নৱকান্ত বৰুৱা ঠিক তেনেকৈ আমাৰ ডক্টৰ জয়ন্তী চুতীয়া চাইন্তী চেতিয়া অচহ্য শৰ্মা যেনেকৈ আমাৰ চন্দ্ৰযানত তেওঁ অংশীদাৰ হৈছে এইবিলাক হৈছে আমাৰ মাতৃভাষা মাধ্যমৰ পা পঢ়ি যোৱা আজি আমাৰ মৰাণৰ পাই দেৱজিত দেউৰী যেনেকৈ এছ পি হৈছে পংকজ হাজৰিকা আজি যেনেকৈ কেন্দ্রীয় গভমেণ্টৰ উচ্চ প্ৰশাসনীয় বিষয়া হৈছে আমাৰ মৰাণ হাই ছেকেণ্ড্রী অসমীয়া মাধ্যমৰ পাই পঢ়ি যোৱা ল'ৰা মোৰ পিনৰ পা এটাই উপদেশ যে আমাৰ অসমীয়া মাধ্যমৰ প্ৰশাসনিক দিশটো যদি ভাল কৰে ছাবজেক্ট টিচাৰবিলাক যদি ভাল দিয়ে আৰু তেতিয়াহ'লে আমাৰ অসমীয়া মাধ্যমৰ উন্নতি হ'ব তাৰ কাৰণে চৰকাৰৰ দায়িত্ব আছে আৰু আমাৰ অভিভাৱকবিলাকৰো বেছি দৰকাৰ আছে মানে আমাৰ অভিভাৱকবিলাকৰ গুৰুত্ব আছে আমাৰ মাতৃভাষা স্কুলত পঢ়াবৰ কাৰণে ল'ৰা ছোৱালীবিলাকক ধন্যবাদ